আমাৰ অঞ্চলত চিকিৎসালয়বোৰত মাতৃত্ব সম্বন্ধীয় যত্ন আৰু শিশুৰ যত্ন লয় বুলি ক'লে বিশেষভাৱে ক'ব লাগিব যে মাত শিশুটি জন্ম হোৱাৰ আগতেই মাতৃসকলক বিভিন্ন যত্ন লোৱা হয় তেওঁলোকৰ শাৰীৰিক পৰীক্ষা কৰি থকা হয় আৰু আইৰণ টেবলেট জাতীয় বিভিন্ন টেবলেট দিয়া হয় আৰু শিশুটি সুস্থ হৈ থকাৰ বাবে বেজি দিয়া হয় তাৰোপৰি শিশুটি জন জন্ম হোৱাৰ পিছত তেওঁলোকৰ ওজন পৰীক্ষা কৰা হয় লগতে শিশুটিক শিশুটিৰ ওপৰত হস্পিটেলৰ পৰা শিশুটি ঘৰলৈ অনাৰ পাছতো শিশুটি ওজন পৰীক্ষা কৰিবলৈ ঘৰলৈ আহি থকা হয় লগতে শিশুটি শিশুটিৰ বাবে বিভিন্ন টীকা ব্যৱস্থা কৰা হয় আৰু আমাৰ চিকিৎসালয়খনত